হয় মই জ্যোতিস্মিতা দত্তই কৈছিলোঁ অ' মই আছলতে অসমৰ চাহ বাগানসমূহ চাবৰ বাবে পৰিদৰ্শন কৰিবৰ বাবে যোৱাৰ ইচ্ছা কৰিছোঁ আপোনাক নিশ্চয় আপুনি সহায় কৰিব পাৰিবনে বাৰু হয় হয় হয় হয় হয় মই আছলতে পৰিকল্পনা কৰিছিলোঁ যাতে মই দুটা দিনৰ পিছত যাব পাৰো আৰু তাৰপিছত মই এসপ্তাহমান বা অসমৰ বিভিন্ন ঠাইৰ চাহবাগনসমূহ বিশেষকৈ উজনি অসমৰ যেনে ধৰক শিৱসাগৰ যোৰহাত তিনিচুকীয়া ডিব্ৰুগড় এইকেইখন জিলাৰ চাহবাগানসমূহ বিশেষভাৱে চাব বিচাৰোঁ আৰু লগতে মই চাহৰ বিভিন্ন চাহ প্ৰস্তুত কৰোতে বিভিন্ন প্ৰক্ৰিয়া সম্পৰ্কেও জানিব বিচাৰোঁ আৰু চাবও বিচাৰোঁ

হয় হয় হয় হয় হয় নিশ্চয় নিশ্চয় আৰু থকা মেলাৰ ব্যৱস্থাবোৰো কৰিবৰ বাবে সু বৱস্থা নিশ্চয় নিশ্চয় আছে চাহ বাগানৰ সমীপবৰ্তী অঞ্চলত হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় মই আছলতে প্ৰীফাৰ কৰিলোহেঁতেন যদি তাত ইংৰাজৰ দিনৰে বাংলো থাকিলেহেঁতেন তেনেহ'লে মই তেনেকুৱা বাংলো মই প্ৰীফাৰ কৰিলোহেঁতেন নিশ্চয় পাম ছাগে নহয় জানো হয় হয় হয় হয় মই আৰু মোৰ সংগী আছে মোৰ সংগী আছে বাৰু মই আপোনাক জনাম সেই সম্পৰ্কে পৰৱৰ্তী সময়ত আৰু যোগা যাতায়াত কৰিবৰ কাৰণেও গাড়ী চাৰী সু ব্যৱস্থা হ'ব নিশ্চয় হয় হয় নিশ্চয় নিশ্চয় হয় নিশ্চয় ধন্যবাদ দেই আপোনাৰ সঁহাৰিৰ বাবে হয় হয় ধন্যবাদ মই আপোনাক নিশ্চয়কৈ জনাম অ' তথ্য পাতি সকলোখিনি মই আপোনাক প্ৰদান কৰিম ঠিক আছে হ'ব দিয়ক